যেতিয়া বাইকেৰে দীঘলীয়া ভ্ৰমণ কৰা হয় এইটো বহুত ইম্পৰ্টেণ্ট যে ফিজিকেলি বা মেণ্টেলি মনটোক ষ্ট্ৰং কৰিব লাগে আৰু বাইকখন ভাল আৰু সকলো বাইকৰ যন্ত্ৰ ঠিক থাকিব লাগে আৰু লগতে বাইকৰ ইঞ্চোৰেনচ থকাটো বহুত প্ৰয়োজন যাতে যদি কোনো দুৰ্ঘটনাত পতিত হোৱা যায় তাৰ সঠিক মূল্য বা ইঞ্চোৰেনচৰ মূল্য পোৱা যায় আৰু লগতে বা ভাল স্বাস্থ্যৰো বহুত প্ৰয়োজন যিহেতু বাইকখন বহু দূৰলৈ চলোৱা হয় মই বাইকৰ ভ্ৰমণ কৰোঁতে নিয়া বস্তু কেইবিধৰ ভিতৰত ৰাইডিং গিয়েৰ আৰু ৰাইডিং গিয়েৰ আৰু হেলমেট বহুত প্ৰয়োজন যেতিয়া বাইক ৰাচ ৰাইডত বা চলোৱা হয় তেতিয়া বতাহৰ বাধাই নিজৰ লগতে বাইকখনকো বহুত অনিষ্ট কৰে গতিকে এযোৰ ভাল ৰাইডিং গিয়েৰৰ বহুত প্ৰয়োজন ৰাইডিং গিয়েৰ বুলি ক'লে ৰাইডিং জেকেট আৰু ৰাইডিং পেন আদি ধৰা হয় ঠিক তেনেদৰে এটা ভাল হেলমেটৰো বহুত প্ৰয়োজন যিহেতু দীঘলীয়া জাৰ্ণিত কেতিয়াবা ক'ত এক্সিডেণ্ট হয় কোনোৱে ক'ব নোৱাৰে গতিকে ভাল এটা হেলমেট আমাৰ মূৰটোক সেই সেই টাইমত সুৰক্ষা প্ৰদান কৰে এই হেলমেটটোৱে আৰু লগতে ভাল এযোৰ ৰাইডিং জোতাৰো প্ৰয়োজন যিহেতু বহুত দূৰ যোৱা যায় বাইকত ৰাইডিং জোতাযোৰ থাকিলে যদি ক'ৰবাত চুচঁৰি যায় বা এক্সিডেণ্ট হয় তেতিয়া ভৰিখনক কষ্ট নোপোৱাকৈ এই ৰাইডিং শ্বু বা জোতাযোৰে বহুত সহায় কৰে আৰু লগতে আমাৰ ভেলিড লাইচেঞ্চ গভৰ্ণমেণ্ট আই ডি মটৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অৰিজিনেল আৰু পল্য়ুশ্বন চাৰ্টিফিকেট ইঞ্চোৰেনচ আদি থকাৰ অত্যন্ত প্ৰয়োজন কাৰণ যেতিয়া দীঘলীয়া এটা ৰাইড কৰা হয় বহু টাইমত দেখা যায় যে বেলেগ ৰাজ্যত ভ্ৰমণ কৰিলে ৰাস্তাত পুলিছে বাইক ৰখাই এইবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টেচ বা সামগ্ৰীবিলাকৰ ইনকোৱাৰি কৰে আৰু কিছুমান ৰাজ্য যেনে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যত ভিতৰত সোমাবলৈ এইবোৰ প্ৰথমতে জমা পষ্টত আউট পষ্টত জমা কৰিব লাগে জমা কৰিব লাগে গতিকে এইখিনি বস্তু অত্যন্ত প্ৰয়োজন এই বস্তুখিনি নহ'লে আমি ৰাইডটোত ভালকৈ যাব নোৱাৰোঁ বাকী আৰু বস্তুৰ ভিতৰত আমাৰ এচেনঞ্চিয়েলখিনি যেনে বেগ পানী বটল ফোন চাৰ্জাৰ আমাৰ নিত্য ব্যৱহাৰৰ্য্য় কিছুমান সামগ্ৰী যেনে কাপোৰ কানি কলগেট ব্ৰাছ ট্ৰেক পেণ্ট টাৱেল জিনচ খোৱাবস্তু যেনে বিস্কুট চিপচ এইবোৰ লৈ যাব লাগে কিছুমান বাইকৰ এচেনঞ্চিয়েল সামগ্ৰী যেনে স্ক্ৰু ড্ৰাইভাৰ ৰেঞ্চ আদিও ল'ব লাগে যাতে ৰাস্তাত কিবা বাইকখনৰ অসুবিধা হ'লে বা বেয়া হ'লে ভাল কৰি ল'ব পাৰোঁ যাতে ওচৰৰ ওচৰত কোনো দোকান নহ'লে এইখিনি বস্তুৱেদিয়ে কমচেকম বাইকখন চলাই অলপ দূৰলৈ চলাই লৈ যাব পৰাকৈ ওচৰ ওচৰৰ দোকানলৈ চলাই লৈ যাব পৰাকৈ বাইকখন ভাল কৰিব পাৰোঁ লগতে টায়াৰ ইনফ্লেটৰো পাৰিলে ল'ব লাগে যাতে বাইকৰ ক'ৰবাত বাইক ভাল কৰা ঠাই নাপালে বাইকৰ চকাত হাৱাত নিজে ভৰাই ল'ব পাৰি আৰু কিছুদূৰ হ'লে হ'লেও মানে যাব পাৰি এইখিনিয়ে